অঁ দাদা অই অথনিৰপৰা ৰৈ আছো দাদা কেতিয়া পাবহি হয় হয় মোৰ ৰৈ ৰৈ আমনি লাগিছে আৰু আপুনি চাওকচোন মই আপোনাক কেতিয়া অৰ্ডাৰ দিলোঁ এঘাৰটা বজাতে আপোনাক মই বুক কৰিলোঁ যে আপুনি আহি পাব বুলি এতিয়া কেইটা বাজিলে বাৰু আপোনাৰ দুটা বাজিলে চাওকচোন দাদা কিমান সময় ধৰি ৰখি আছোঁ অঁ ইমান সময়তো নালাগে আমাৰ ঘৰটোতো ইমান দূৰ নহয় এই তিনি চাৰি কিলোমিটাৰ কাৰণে আপোনালোকে অলপ সময় অলপ সময় বুলি কৈ ইমান সময় আমাক ৰখাই আছে যে মানুহৰ সময়ৰ মূল্যটো অলপ আপোনালোকে বুজি পাব লাগে দাদা হয় মোৰ বহুত ইম দৰকাৰী কাম আছে বুলিহে মই তাকে আপোনাৰ আহিব অলপ সোনকালে আহিব যিমান পাৰে সোনকাল কৰিব যথেষ্ট দেৰি কৰিছে দাদা আপুনি নিজে চাওক আপোনাৰতো ইমানখিনি সময় হ'ব নালাগে কেতিয়াও আপুনি যথেষ্ট দেৰি কৰিছে আপোনালোকে হয়তো এনেকুৱাও হ'ব পাৰে ছাগৈ মোৰ ইয়াত আহিম বুলি কৈ আপোনালোকে হয়তো বেলেগ ভাড়াও কিবা মাৰি থৈ আহিছে অঁ চাব দাদা ইমানখিনি আমাৰ ওচৰত মানুহৰ সময়ৰ মূল্য আছে আপোনালোকে আহিব লাগে সেই বস্তুটো চাব ইমান দেৰি নকৰিব কিমান সময় কৰিছে আপুনি এইটো এই তিনি ঘণ্টা সময় মানুহৰ ৰৈ থকাটো ক'ৰবাত যাম যাম বুলি এইটো অধৈয্য হৈ গৈছোঁ আৰু মই যদি নোৱাৰে ডাইৰেক্ট কৈ দিয়ক আপোনালোকে